সেই দিনটো আছিল ছব্বিশ জুলাই দুহেজাৰ তেইছ মই বৰ্তমান সময়ত অসমী এডুকেচন নামৰ এটা শৈক্ষিক ষ্টাৰ্টাপত কাম কৰোঁ আৰু তাত মোৰ কাম হৈছে মই ক্লাছ নাইন আৰু টেন অৰ্থাৎ নৱম আৰু দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ সমাজবিজ্ঞান পঢ়াব লাগে আৰু সেইদিনাখনেই মই দশমমান শ্ৰেণীৰ ইতিহাসৰ এটা পাঠ অৰ্থাৎ বংগ ভংগ নামৰ যিটো পাঠ সেই বংগ ভংগৰ পাঠটো মই পঢ়াই আছিলোঁ আৰু পাঠটো পঢ়াই থাকোঁতেই হঠাৎ মই অনুভৱ কৰিলোঁ যে মোৰ যিটো শ্লাইডশ্ব' প্ৰেজেণ্টেচন সেই শ্লাইডশ্ব' প্ৰেজেণ্টেচনত কিবা এটা ভুল হৈ আছে মই তেতিয়া লগে লগে চালোঁ চাই দেখা পালোঁ যে মই দৰাচলতে বংগ ভংগৰ পঢ়াব লাগিছিলে কিন্তু মই শ্লাইডশ্ব'ৰ গো গোটেই শ্লাইডখিনি মিক্স হৈ আছিলে মোৰ তাৰ পৰৱৰ্তী লেছন অৰ্থাৎ মহাত্মা গান্ধীৰ যিটো লেছন সেই মহাত্মা গান্ধীৰ লেছনটোৰ সৈতে মিক্স হৈ গ'ল আৰু সেই সময়চোৱাত মোৰ ৰেকৰ্ডিং চলি আছিলে আৰু ৰেকৰ্ডিং চলি থাকোঁতে মই যথেষ্ট অস্বস্তিত পৰিলোঁ তাৰ লগত মই ৰেকৰ্ডিং বন্ধ কৰিব লগাত পৰিলোঁ আৰু তাৰ পাছত মই আকৌ তিনি ঘণ্টা সময় লাগি মই সেই শ্লাইডৰ যিখিনি ভুল আছিলে ভুলখিনি মই শুধৰাব লগা হ'ল আৰু এই ঘটনাটোৰ পৰা এটা কথা শিকিলোঁ যে যেতিয়াই মই এটা ক্লাছ এটা ৰেকৰ্ডিং কৰিবলৈ যাম সেই সময়চোৱাত মই ৰেকৰ্ডিং কৰিবলৈ যোৱাৰ আগতে মই সমগ্ৰ শ্লাইডখিনি এবাৰ মই পুনৰীক্ষণ কৰাটো অত্যন্ত প্ৰয়োজনীয় সেই কথাটো মই শিকিলোঁ আৰু সেইবাবে মই আজিকালি যেতিয়া মই যিকোনো এটা শ্ৰেণী এটা মই পাঠদান কৰিবলৈ যাওঁ পাঠদান কৰিবলৈ যোৱাৰ আগতে মই যিমানখিনি শ্লাইড বনাইছিলোঁ বা যিমানখিনি ক্লাছ নোট মই বনাইছিলোঁ সেই গোটেই ক্লাছ নোট আৰু শ্লাইডখিনি মই দুবাৰ তিনিবাৰকৈ পুনৰীক্ষণ কৰোঁ তাত থকা প্ৰতিটো তথ্য তথ্য়সমূহৰ পুনৰবাৰ পৰীক্ষা কৰোঁ আৰু পৰীক্ষা কৰিহে মই শ্ৰেণীটো আগবঢ়াও অৰ্থাৎ যিহেতু মই এজন শিক্ষক আৰু মই শিক্ষক হিচাপে যেতিয়া মই কিবা কথা এটা কওঁ সেই কথাষাৰে ছাত্ৰ ছাত্ৰীৰ মনত নিশ্চয়কৈ প্ৰভাৱ পেলায় আৰু গতিকে এই ক্ষেত্ৰত মই অত্যন্ত সাৱধান হোৱাটো উচিত আছিল যে মই ছাত্ৰ ছাত্ৰীসকলক কোনটো লেছন পঢ়াবলৈ গৈ আছো আৰু সেই লেছনটোত কোনখিনি কথা থাকিব আৰু সেই ঘটনাটোৰ বাবে মই অত্যন্ত মই লজ্জানত হৈছিলোঁ সেইদিনাখনি আৰু তাৰ পৰৱৰ্তী সময়চোৱাৰ পৰা আজিলৈকে এনেধৰণৰ ঘটনা হোৱা নাই কিয়নো সেই ঘটনাটোৱে মোক এনে এটা শিক্ষা দিলে যে মই বৰ্তমান সময়চোৱালৈকে অত্যন্ত পৰিপাটিকৈ তথা নিয়াৰিকৈ মই এই ক্লাছসমূহ কৰাই আছো